অঁ ব'লা দূৰত ব'লা হেল্ল' হেল্ল' অঁ মণি অঁ মই অঁ কলেজত যাম সৰস্বতী পূজা আছে নহয় অঁ অঁ মই পাটৰ চেট পিন্ধি যাম হালধীয়া তুমি কি পিন্ধিবা অঁ এঘাৰটামানত যাম বিনীতা কৰৱীক সুধিবাচোন মই ফোন কৰি পোৱা নাই অঁ অঁ অঁ আৰু সেৱা কৰাকৈ যাই পাব লাগিব তাতকৈ আগতে যোৱাটো ভাল হ'ব নেকি অঁ অঁ অঁ সিহঁতক ফোন কৰি মই পোৱা নাই তুমি ফোনটো কৰি জনাবাচোন একেলগে যাম বুলি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ খোজকাঢ়ি যাম দেই অঁ অঁ সেই অঁ অঁ অঁ চুলি মেলি যাবানে চুলি মেলি যাবানে বান্ধি যাব অঁ অঁ অঁ সিহঁতে কি ড্ৰেছ কৰিব ক'বাচোন মিলাই মিলাই পিন্ধি গ'লে ভাল লাগিব সিহঁতক জনাবা একেলগে গোটেইকেইজনীয়ে যাম

অঁ তুমি ফোন এটা কৰা কৰি কিনে মোক জনাবা অঁ অঁ মই মৰমীকো গোটেইকেইটা একেলগে যাম কি অঁ মই গুৱাহাটীলৈ সৰস্বতী পূজা শেষ হ'লে তেতিয়া তাৰমানে আমাৰ বৰমা এজনীৰ বেমাৰ হৈছেতো গুৱাহাটীত দেখাই আছে যাব লাগিব কাইলৈ কি কৈছা

অঁ কৰিব লাগিব অঁ অঁ ছুটি হোৱাৰ পিছত ক'লেজত একজামো আহি আছে ন একজাম এই টেষ্ট পৰীক্ষা

অঁ আছে আছে ভালে আছে দেউতাৰহে অলপ অসুখ হৈ আছে

অঁ মোৰ ভাইটি ন মোৰ ভাইটি অঁ মোৰ ভাইটি অঁ মোৰ ভাইটি ডাঙৰ হৈছে ছিক্সত পঢ়ি আছে অঁ সিহঁতৰ স্কুলত সৰস্বতী পূজা নাপাতে তাকো লৈ যাম লগত তাক লৈ গ'লে কিবা হ'ব নেকি অঁ অঁ ফটো উঠিম দেই চেল্ফি উঠিম গোটেইকেইটা বিৰাট ফূৰ্তি কৰিম আমাৰ সৰস্বতী পূজাতেই ফূৰ্তি কৰা দিন এনেইতো মেখেলা চাদৰ পিন্ধিবই নাপাওঁ অসমীয়া ড্ৰেছ মেখেলা চাদৰ গতিকে মেখেলা চাদৰৰ বাহিৰে সৰস্বতী পূজাত বেলেগ পিন্ধি ভালো নালাগে চুইজাৰ লং পেণ্ট শ্বাৰ্ট এইবিলাক পিন্ধি ভালো নালাগে সৰস্বতী পূজাত মেখেলা চাদৰেই ভাল লাগে আমাৰ মেখেলা চাদৰ যে জাতীয় সংস্কৃতি ন

আৰু কলেজত ফাংশ্যন হ'বতো অঁ গায়ক মাতিব নহয় গায়ক মাতিব অঁ জুবিনক মাতিব বুলি শুনিছোঁ অঁ অঁ অঁ ৰাতিলৈ হ'ব যাবানে অঁ অঁ ৰাতিলৈ আহিব বাৰটামান বাজিব অঁ জুবিন আহিব আৰু কোন নেযাব অঁ অঁ সিহঁতকো জনাই দিবা একেলগে যাম সিহঁতি যায় যদি

অঁ অঁ আহিবলৈ ভাল হ'ব অকলে ভয় লাগিব ন বাৰটা বজিব আৰু জুবিন আহিব আৰু ক'তনো নেযাম আৰু যাবই লাগিব জুবিনক নেচায় নোৱাৰি অঁ অঁ অঁ অকল কলেজৰ নহয় বাহিৰা মানুহো হ'ব আৰু ফাংশ্যন ন ফাংশ্যন বুলিলে আৰু জবিন আহিব বুলি ক'লে মানুহ হ'ব

দিয়া সোনকালে ওলোৱা একেলগে যাওঁ সিহঁতকো জনাই দিবা সোনকালে ওলাব তাতে ভাতখোৱা কথা আছিলে ৰুটি তৰকাৰি কোনটো খোৱাব এতিয়া গম পাইছ নে অঁ অঁ ভাতে খোৱা অঁ ভাত অঁ ভাতে খোৱাব দালি চব্জি মই তাৰমানে সৰস্বতী পূজা কেইদিনমান আগতহে গৈছিলো এইটো আলোচনাই হৈ আছিল কি খোৱাব সঠিকৈ তাৰমানে গম পোৱা নাই সেইকাৰণে তোমাৰ সুধিছোঁ তুমি গম পোৱা চাগে কি খুৱাব ভাত ন সৰস্বতী পূজাৰ আগত বেমাৰ হৈছিলতো যোৱা নাছিলোঁ এসপ্তাহমান সেইটো কাৰণে কি খোৱাব গম পোৱা নাছিলোঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ দিয়া হ'ব দিয়া ঠিক আছে বাৰু একেলগত যাম দেই সিহঁতক জনাই দিবা অঁ অঁ ঠিক আছে ঠিক আছে দিয়া হ'ব